হেল্ল' বৰুৱা ইলেক্ট্ৰনিকছ হয়নে বাৰু অঁ আপোনাৰ আপোনাৰ দোকানৰ পৰা মই ফেন দুখন অনা হৈছিল সেই ফোন দুখনৰ কোৱালিটিটো আমি বহুত ভাল পাইছোঁ চ' আমি নেক্সত আৰু দুখনমান আনিব বুলি ভাবিছোঁ আৰু দামটো চাই বতাহটো মানে চব ফালৰ পৰা আমি ভাল পাইছোঁ আৰু